এক জুন দুহেজাৰ বাইছ চাৰি জুন দুহেজাৰ বাইছ পাঁচ জুন দুহেজাৰ বাইছ সাত জুন দুহেজাৰ বাইছ আঠ জুন দুহেজাৰ বাইছ